দৌৰা সম্পৰ্কীয় লক্ষ্যটো হৈছে আপোনাৰ বা সম্পূৰ্ণটো হৈছে যিটো সত মই ঠিক তেনেদৰে ক'বলৈ গ'লে সেইটো দৌৰা হৈছে এক প্ৰকাৰৰ শাৰীৰিক কাৰ্যকলাপ যিটো প্ৰায় আপোনাৰ ভৰিৰ শক্তিৰ সৈতে জড়িত ইয়াক চলজ গতিবিধি বুলি আখ্যা কৰিব পাৰি আৰু দৌৰাটো হৈছে আপোনাৰ ষ্টেমিনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমানটো ইচ ষ্টেমিনা থাকেই ষ্টেমিনাৰ লগত জড়িত আপোনাৰ সকলো সম্পৰ্ক ধুনীয়াকৈ ধুনীয়াকৈ খাব লাগিব কিছুমান তাৰ উপৰিও চেৰা সম্পৰ্কীয়ত ধুনীয়া সম্পূৰ্ণভাৱে আপুনি সুস্থ হৈও থাকিব লাগিব তেতিয়া আপোনাৰ এনাৰ্জী পাব এনাৰ্জীৰ লগতে আপোনাৰ দৌৰা সম্পৰ্কীয়তাও থাকিব